মোৰ স্কুলৰ সবতছে প্ৰিয় বিষয় হ'ল ইংৰাজী আৰু মই সবতছে বেয়া পোৱা বিষয় হ'ল মেটছ মোৰ স্কুলৰ সবতছে ভাল স্মৃতি হ'ল মই ষ্টেজত এবাৰ গান গাব পাইছিলোঁ